এশ সাতশ এঘাৰশ পোন্ধৰ হাজাৰ বিছ হাজাৰ চল্লিছ হাজাৰ এক লাখ ডেৰ লাখ আঢ়ৈ লাখ চাৰে চাৰি লাখ পাঁচ লাখ ছয় লাখ সত্তৰ হাজাৰ আঠ লাখ নব্বৈ হাজাৰ ন লাখ